মই এবাৰ মাছ মাৰিব যাওঁতে বহুত জোৰকৈ বতাহ আহিছিলে বতাহ বৰষুণ এনেকৈ আহিছিলে আৰু বতাহ বৰষুণ দিলে মাছ পোৱাও নাযায় বাৰু সেইটো কাৰণে বতৰটো চাই পেলাই আমি মাছ মৰা তাতে সামৰণি মাৰিলোঁ আৰু লগতে মোৰ বন্ধু কেইজনকো ক'লো যে এনেকুৱা বতৰত মাছ মাৰিলে আমাৰ নিজৰ বিপদ হ'ব কিয়নো যিকোনো সময়ত প্ৰাকৃতিকৰ যি তাণ্ডৱ বতাহ বৰষুণে আমাৰ বহুত অনিষ্ট কৰিব পাৰে আমাৰ নিজৰো জীৱনো ৰক্ষা কৰিব নোৱাৰিব পাৰোঁ সেইটো কাৰণে মোৰ লগৰ কেইটাক ক'লো যে মাছ মৰাতকৈ এনেকৈ নিজৰ ঘৰলৈ বা গছ এজোপা আমি গছ এজোপাত গৈও ৰখি থকাটো বেছি ভাল হ'ব বুলিকৈ মই ভাবিলোঁ সেইটো কাৰণে মোৰ সেইটোৱে কৰিলোঁ আৰু এনেকৈয়ে মানে কি কেতিয়াবা যদি মাছ মাৰিব যোৱা হয়ো মাছ মাৰিব মাছ মাৰিব গ'লেও যাতে এনেকৈ বতাহ বৰষুণ বা ঘূৰ্ণিবতাহ যেনেকুৱাই দিয়ক এইটো মাছ মাৰিব নালাগে এইটো নিজৰ কাৰণে বেছি বিপদ হৈ যায় আৰু